ভাৰতত চাকৰিৰ বজাৰখন কেনেকুৱা মানে আগতে আছিল কম পঢ়িলেও মানে চাকৰি পাইছিল আজিকালি যিমান পঢ়িলেও চাকৰি নাপায় বহুত টেনশ্য়ন ল'ৰা ছোৱালীৰ মানে যি কৰিলেও মানে যিমান ইণ্টাৰভিউ দিলেও কিবা কৰিলেও এক ফালে পাছ কৰিলেও মানে এক ফালে নহয় কিবা এটাত নহয় চব ফালে হ'লেও দৌৰাত হ'লেও কিবা লং জাঁপ বা কিবাকিবি বহুত কিবাকিবি লয় লগত কিবাত নহয় কিবাত কৰিলে শেষত যাই অ' বি চি এছ টি সেইবিলাক মাৰি মাৰি শেষত যাই জেনেৰেলৰ মানে কোনো চাকৰিয়ে নহয় জেনেৰেলৰ কাৰণে মানে বহুত টেনশ্য়ন হৈ গৈছে জেনেৰেলৰ মানে চাকৰি চৰকাৰী চাকৰি পোৱাটো বহুত কঠিনেই হৈ গৈছে অ' বি চি বা এছ টি এইবিলাকৰ হ'লে মানে পঢ়া শুনাৰ কথা নাই নম্বৰৰ কথা নাই কিবা নাই কিন্তু জেনেৰেলৰ যিমান নম্বৰ হ'লেও কিবা হ'লেও মানে চাকৰি কোনোপধ্যে নাপায় মানুহ মানে জেনেৰেল মানুহখিনি চলাৰ কাৰণে চাকৰিৰ কাৰণে চলাত টানে হৈ পৰিছে আজিকালি আগতে এনেকুৱা নাছিলে আজিকালি যিমানে চাকৰি ওলাইছে সিমানে মানে হেৰি হৈ গৈছে চাকৰিৰ মানে বজাৰখনেই মানে বেয়া হৈ গৈছে আগতে হাই ছেকেণ্ডেৰী পাছ কৰিলেও মানে চাকৰিটো পাইছিলে মেট্ৰিক পাছ কৰিলেও চাকৰিটো পাইছিলে আজিকালি এম এ পঢ়ক এম কম পঢ়ক বি এ পঢ়ক বি এছ চি পঢ়ক এম এছ চি পঢ়ক যিমান পঢ়িলেও মানে চাকৰি ইমান নাপায়ে আজিকালি এছ টি অ' বি চি এইখিনিয়েহে পায় জেনেৰেলৰ কাৰণে বহুত মানে টান হৈ পৰিছে জেনেৰেল মানুহখিনিৰ মানে চলা মানে হেৰি হৈ গৈছে অসুবিধা হৈ গৈছে বহুত কিবাকিবি কৰিলেও মানে হেৰি নেপায় কিবা এটাত নহয় কিবা এটা কেনা লাগিয়ে যায় চাকৰিৰ কাৰণে এনেকুৱা হৈ থাকিলে কি হ'ব জেনেৰেল মানুহখিনি দেখোন চলা টানে হৈ যাব জেনেৰেলখিনিৰ ভৱিষ্যত নোহোৱা হৈ গৈছে অ' বি চি এছ টিৰ এইবিলাকৰ সেই মানে যি হ'লেও পায় সৰু সুৰা চাকৰি হ'লেও পায় ডাঙৰ হ'লেও পায় সেইখিনিয়েহে পায় জেনেৰেলৰ মানে কোনো একোতে মানে নহয়ে